হেল্ল' ছুইগিত লাগিছে নেকি অলপ আগতে মই আপোনালোকক এটা খানা অৰ্ডাৰ কৰিছিলোঁ ফ্ৰাইড ৰাইচ কৰিছিলোঁ চিকেন ল'লিপ'প কৰিছিলোঁ কিন্তু আপোনালোকৰ যিটো খানাটো মোক ডেলিভাৰী কৰিলে তাত আপোনালোকৰ মই বৰ উপযোগী বুলি নাভাবিলোঁ বচ যিহেতু বস্তুখিনি অলপ ডেমেজ আহিলে গতিকে আপোনালোকক পুনৰ এইখিনি আপোনালোকে পুনৰ এইখিনি ৰিফাণ্ড কৰি আপোনালোকে মোক পুনৰ দিব নে মোক পইচাটো আপোনালোকে মোক বেক কৰিব গতিকে আপোনালোকক মই সোনকালে জনাইছোঁ কথাটো